অঁ হেল্ল' ছাৰ অঁ এই মোৰ আপোনাৰ এই মিছন বসুন্ধৰা প্ৰজেক্টটোৰ ওপৰত এই কিছুমান কথা আছিলে মোৰ মানে মাটি এডোখৰ আছিলে তাৰ মানে এই বসুন্ধৰা প্ৰজেক্টত মানে যোগ কৰিবলৈ মোৰ মানে এনেই কি কি ডকুমেণ্ট লাগিব মানে তাৰ নিয়মানুৱলীবোৰ বিষয়ে অলপ যদি ক'ব পাৰে ক'ব নেকি ছাৰ মই আপোনাৰ লখিমপুৰ আজাদৰপৰা কৈছিলোঁ

আধাৰ কাৰ্ড অঁ অঁ মোৰ নামটো দ্বীপৰাজ বৰা অঁ হয় অঁ অঁ ৰাজখোৱা গাঁও অঁ অঁ অঁ ডকুমেণ্ট কি কি লাগিব এতিয়া কৈ দিব লাগিছিলে মোৰ বয়স এতিয়া আঠাইছ বছৰ হ'ল

অঁ অঁ হয় হয় মোৰ নামলৈ নামজাৰি কৰিম অঁ মোৰ এতিয়া মাটিকণ দেউতাৰ নামতে বাৰু অঁ খাজানাটো মানে খাজানাটো দেউতাই দিয়ে অঁ হয় হয়

অঁ অঁ ঠিকে আছে ঠিকে আছে বাৰু আৰু খা খাজানাখন আপ টু ডেট কৰিব লাগিব নেকি বাৰু ছাৰ মোৰভাগৰ চৌবিছটো ক্লিয়াৰে বাৰু চৌবিছৰ ডিচেম্বৰলৈকে মোৰ ক্লিয়াৰ তাৰপৰা এই জানুৱাৰী এই ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰীৰ লগতে দি দিম আৰু অঁ হয় হয় অঁ জানুৱাৰীটো ক্লিয়াৰ কৰিব লাগিব ন খাজানাটো অঁ

হয় হয় অঁ অঁ এই এতিয়া খাজানা খাজানাৰ ৰিচিটত দেউতাৰ নামটো মোৰ নামলৈ ট্ৰেঞ্চষ্টাৰ কৰিব লাগিব নেকি বাৰু অঁ অঁ দেউতাৰ নামতেই হ'ব ন হয় হয় নাই কৰা নাই কৰা হয় হয় হয় দেউতাৰ নামতে চাব লাগিব ন হয় মাটিডোখৰ আপোনাৰ ৰাজখোৱা গাঁৱৰ এই তিনিআলিটো পাৰ কৰি এই তেলাহী বান্তৌ পিনে যে যায় যে তাৰ এই পথাৰখন অঁ অঁ অঁ ফিল্ডখনৰপৰা আপোনাৰ ডেৰ কিলোমিটাৰমান যাব লাগে অঁ এইটো মাটি পট্টাই

অঁ অঁ তেন্তে দিগদাৰ নাই ন ছাৰ অঁ হয় হয় হয় হয় ছাৰ অঁ পাওঁ পাওঁ পাওঁ পাওঁ ছাৰ মই আপুনি হেৰিয়ে আপোনাৰ ছাৰৰ ঘৰ ক'তনো ছাৰৰ অঁ আপোনাৰ ঘৰ অঁ জৰিটুপত নেকি বাৰ অঁ অঁ পাই অঁ পাইছোঁ ছাৰ পাইছোঁ পাইছোঁ হয় হয় তেন্তে মই ছাৰ অঁ হয় হয় মই এই বিমলৰে ল'ৰা মই এই কাইলৈ তেন্তে কণ্টেক্ট কৰিমগৈ দিয়ক পাতিলে বেছি কথাটো ভাল হ'ব ন অঁ হ'ব দিয়ক নহ'লে ছাৰ অঁ ঠিক আছে ছাৰ হ'ব হ'ব অঁ হ'ব দিয় অঁ অঁ ধন্যবাদ দেই